হেল্ল' অঁ অঁ অঁ অঁ অঁ দে দে দে দে ঠিকে আছে অঁ কৰা নাই দেখোন

অঁ অঁ অঁ অঁ টিভিত দেখা পাংতো অঁ

আচ্ছা আচ্ছা হ'ব দিয়া অঁ অঁ অঁ হ'ব

অঁ অঁ

অঁ অঁ হয় হয় অঁ অঁ আচ্ছা আৰু কিছুমান কৰাৰ পিছতো দেখোন নহয় কি কাৰণত নহয়

অঁ

অঁ অঁ অঁ

অঁ অঁ তাৰমানে আগতে পাইছে ই খণ্ডত মই অকলে আছোঁ অঁ অঁ তাতে পায়ে আহিছে কিবা কাৰণত মই ৰহি গৈছোঁ অঁ আচ্ছা হ'ব দিয়া অঁ অঁ অঁ দে দে ৰাখোঁ